হেল্ল' অঁ ৰুমা বাইদেউ অঁ কি কৰিছে এই হেৰি আজি আমাৰ সেই গোটৰ মিটিং আছে নহয় অঁ হে পিকনিক আছে নহয় অঁ কেতিয়া যাম বুলি ভাবিছে এতিয়া এই আজিয়ে যাম

অঁ

তেও তেও আইটেম তেও আইটেম কি কি হ'ব বুলি ভাবিছে এতিয়া অঁ অঁ ডিম ডিম ডিম বইল কৰি লৈ যাব পাৰিম ন

এই হেৰি কৰিম নিজেই বনাম নহ'লে এই মাংস আইটেম এটা কৰিম অঁ অঁ নালাগে নালাগে মাংস এটা কৰিম

অঁ অঁ বেছি ঠাণ্ডা নপৰে ন তাত ইমান ঠাণ্ডা নপৰেই আৰু চুৱেটাৰ টুৱেটাৰ লৈ যাম এই পাতলা চুৱেটাৰ লৈ যাম চুইজাৰ পিন্ধি যাম ন অঁ কম কৰিবলে সুবিধা হয়